আপুনি কাপোৰ বৈ আৰু ঊন গুঠি ভাল পায় বুলি কৈছে গতিকে আমি তাৰ বিষয়ে জানিব বিচাৰিম আপুনি কেনেকৈ কাপোৰ গুঠিছে আৰু ঊন গুঠি আপুনি এতিয়ালৈকে কাক কাক পিন্ধাইছে কেনেকৈ ঊন গুঠে সেই সকলোবোৰ কথা মই কাপোৰ বৈ ভাল পাওঁ কাপোৰ বওঁ আমি মানে তাঁতশালত তাঁতশালৰ আমি মাকো ব্যৱহাৰ কৰোঁ তাঁতশালত ৰাচ থাকে দ্ৰুপতি থাকে দ্ৰুপতি থাকে তাৰপিছত ব' থাকে আৰু টোলোঠা থাকে আমি প্ৰথমতে কাপোৰ বাতি কাঢ়ি লওঁ প্ৰথমতে আমি সূতাখিনি বইল কৰি সিজাই বইল বইল সিজাই মেলি আমি চেৰেকীত লৈ লওঁ তাৰপৰা আমি ববিনত লওঁ লৈ তাৰপিছত আমি বাতি কাঢ়োঁ দীঘলকৈ কাঢ়ি লৈ আমি চলাই মেলি লৈ শালত উঠাওঁ উঠাই তাৰপিছত আমি ব' তোলোঁ ব' তুলি আমি কাপোৰ বওঁ আমি মেখেলা চাদৰ গামোচা তাৰপাছত আমি আগতে আঁঠুৱা বৈছিলোঁ উৰা চাদৰ বৈছিলোঁ চাৰ্ট গৰম ঊলৰ ছাৰ্ট বৈছিলোঁ মই ছাৰ্ট বৈয়ে বহুত বহুত বিক্ৰী কৰি মেখেলা চাদৰ বিক্ৰী কৰিও আমি বহুত বহুত বহুত কিমান বৈছিলা মেখেলা চাদৰ বিক্ৰী কৰিও মই বহুত উপাৰ্জন কৰিছিলোঁ আগতেই তাই তাৰপিছত ঊন গুঠি মই ভাল পাওঁ ঊন গুঠোঁ ঊনৰ মই মোৰ নিজৰ ল'ৰা ছোৱালীক তাৰপিছত মই ওচৰ পাঁজৰ ল'ৰা ছোৱালীবিলাকক মই ঊন গুঠি চুৱেটাৰ চুৱেটাৰ গাঁঠি দিওঁ তাৰপিছত মূৰত মৰা মফলাৰ গাঠোঁ পেণ্ট পেণ্ট গাঠোঁ মোজা গাঠোঁ হাতমোজা গাঁঠোঁ ভৰিত পিন্ধা মোজা গাঠোঁ মানে মই সেইবিলাক গাঁঠিয়ে মই বহুত ভাল পাওঁ সেইকাৰণে মই গাঁঠি বিক্ৰীও কৰোঁ মই দোকানত বিক্ৰী কৰিও মই বহুত মই প্ৰফিট পাইছিলোঁ মই আৰু তাৰ কাৰণে প্ৰথমতে প্ৰথম তলৰখিনি গাঁঠিবৰ কাৰণে মই বাৰ নম্বৰ শলাটো লওঁ তাৰপিছত তাৰেপিছত মই তাৰে পিছৰ ওপৰৰখিনি গাঁঠিবৰ কাৰণে দহ নম্বৰ কেতিয়াবা কেতিয়াবা এঘাৰ নম্বৰৰ শলালৈ শলাডাল এঘাৰ নম্বৰৰ লৈয়ো গাঁঠোঁ কেতিয়াবা তাৰেপিছত একদম ওপৰখিনি গাঁঠি ডিঙিৰখিনি গাঁঠিবৰ কাৰণে আৰু বাৰ নম্বৰ শালা শলা লৈ লওঁ লৈ গাঁঠোঁ তেনেকৈ তাৰেপিছত ঊলৰ মই ফ্ৰক গোঁঠোঁ ফ্ৰক গুঠিও মই বিক্ৰী কৰোঁ ফ্ৰক গুঠি ফ্ৰকটো গুঠি বহুত ভাল লাগে মোৰ ফ্ৰক গুঠি মই বহুত প্ৰফিট হৈছে মোৰ ফ্ৰকটো গাঁঠিও সেইকাৰণে মই গাঁঠি চাওঁ সেইবিলাক তাৰপিছত স্পৰ্টিং টাইপ গাঁঠি দিওঁ দি আৰু তাঁতশালত তাঁতশালত মই মানে ব' উঠাওঁ আদবাতি ব' উঠাই মই উৰা চাদৰ বওঁ চাৰ্টৰ পিচ বওঁ বৈ বিক্ৰী কৰোঁ গামোচা বওঁ গামোচা ফুল তোলোঁ নাঙলেৰে শিৰহত বান্ধি লয় সেনেকৈয়ো মই ফুল তুলি কাপোৰ বিক্ৰী কৰোঁ মেখেলা চাদৰ সেইবিলাক মই চব ব'ত বাচি ফুল লওঁ লৈ সেনেকৈ মই বৈ বিক্ৰী কৰোঁ